হয় বৰ্তমান সময়ত আমি আহাৰৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আহাৰৰ ওপৰতে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে গতিকে আমি বৰ্তমান যিখিনি বজাৰত আজিকালি শাক পাচলি ইত্যাদি পোৱা যায় আজিকালি প্ৰায় এই শাক পাচলিতেই অধিক সাৰ ব্যৱহাৰ কৰা দেখা যায় কেমিকেলযুক্ত গতিকে এইসমূহ আমি পৰিত্যাক কৰিব লাগিব তাৰ পৰিৱৰ্তে আমি নিজৰ ঘৰৰ বাৰীতেই আমি নিজেই প্ৰাকৃতিকভাৱে আমি কিছুমান শাক পাচলি আমি নিজেই কৰি ল'ব পাৰোঁ আমি কেঁচুসাৰ জাতীয় সাৰ নিজেই প্ৰয়োগ কৰিব পাৰোঁ বা ঘৰৰ গোবৰ আদি দিও আমি এই শাক পাচলিবিলাক আমি কৰিব পাৰোঁ এনে নিজেইভাৱে নিজে প্ৰস্তুত কৰা খাদ্য খাই আমি আমাৰ নিজৰ স্বাস্থ্য আমি বহুতো বেমাৰ আজাৰপৰা আমি ৰক্ষা কৰিব পাৰোঁ যেনে আজিকালি যিবিলাক ধানৰ খেতি কৰা হয় এই ধানখেতিটো আজিকালি বহুত সাৰ প্ৰয়োগ কৰা দেখা যায় এই ধানখেতি কৰিবলৈ হ'লেও আমি বিশেষজ্ঞৰ হেৰি লৈ হেৰিৰপৰা তেখেতসকলক পৰামৰ্শ লৈহে আমি আচলতে সাৰটো প্ৰয়োগ কৰিব লাগে তাৰমানে অধিক সাৰ প্ৰয়োগ কৰাটো আমাৰ স্বাস্থ্যৰ একদম ক্ষতিকাৰক গতিকে আমি যিহেতু প্ৰত্যেকেই খেতি কৰোৱেই খেতি কৰিলেও আমি একেবাৰে হিচাপৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ পেলাইহে আমি সাৰটোও কৰিব পাৰোঁ যাতে আমাৰ স্বাস্থ্যৰ কোনো ক্ষতি নহয় আৰু আজিকালি আমাৰ ঘৰৰ বাৰীতেই আমি বহুতখিনি আমি শাক পাচলি আমি খেতি কৰিব পাৰোঁ যেনে আমাৰ ঘৰত কাচকল থকা থাকে কল কঁঠাল মধুৰি এইখিনিতো আমাৰ ঘৰত প্ৰায় হৈয়ে থাকে আমি ধৰক কলৰপৰা আমি ফল মূল হিচাপে আমাৰ ঘৰত জাহাজীকল চেনিকল মধুৰি আম কঁঠাল আনাৰস এইখিনিতো আমাৰ নিজৰ বাৰীতেই থাকে এইখিনি আমি কোনো তাত সাৰ আদি প্ৰয়োগ নকৰোঁ এইখিনিৰপৰাও আমি যথেষ্ট ইয়াৰপৰা আমি ভিটামিন চি এই জিংকযুক্ত আমি খাদ্য হিচাপে আমি পাওঁ ইয়াৰ উপৰিও আমি সেউজীয়া শাক পাচলিৰ ওচৰত ওপৰত গুৰুত্ব দিব লাগিব সেউজীয়া শাক পাচলি হিচাপে ধৰক আমাৰ বাৰীতে আমি লাইশাক লাই লফা খুতৰা শাক এইখিনি আমি আমাৰ নিজৰ বাৰীখনতে আমি এইখিনি কৰি ল'ব পাৰোঁ আৰু ইয়াৰ উপৰিও আমি বনৌষধি হিচাপে আমাৰ যিকোনো আমাৰ প্ৰায় খেতিয়কৰ বাৰীতে আমি চজিনা আমি দেখা পাওঁ এই চজিনা পাত আমি খোৱাটো অতিকৈ জৰুৰী এই চজিনা পাতৰপৰা আমি বহুতখিনি আমি ভিটামিন বস্তু পাব পাৰোঁ আৰু বহুত ইয়াৰপৰা বেমাৰ হাত সাৰিবপৰা হয় তাৰ উপৰিও আমাৰ সেউজীয়া শাক পাচলিৰ ভিতৰত ঢেকীয়া ঢেকীয়া এটাও বহুত ভাল বস্তু সেইখিনি আমি খাব পাৰোঁ তাৰ দ্বিতীয়তে আৰু তেনেকুৱা সেউজীয়া শাক পাচলি আছে তাৰ দ্বিতীয়তে আৰু এটা বস্তু হৈছে আমাৰ ঔটেঙা ঔটেঙাটো আমি প্ৰায় শাক তৰকাৰীতে আমি ঔটেঙাটো খাব লাগে বা ঔটেঙা আমি এনেই আচাৰ হিচাপে বা জেলি হিচাপে কৰিও খাব পাৰোঁ ইয়াৰপৰাও আমাৰ বহুতখিনি উপকাৰ হয় আৰু বাকী আমাৰ ঘৰুৱা হিচাপে পানীলাও কোমোৰা বা আমি ঘৰতে আমি বেঙেনা এইকেইটা বস্তু সাৰ নিদিয়াকৈ আমি কৰিব পাৰোঁ এইখিনি আমাৰ নিজৰ বাৰীতেই আমি ইয়াৰ বাবে প্ৰয়োজনীয় বস্তুকেইটা আমি কৰি ল'ব পাৰোঁ আমি বজাৰত শাক পাচলিৰ গুৰুত্ব দিয়াতকৈ গতিকে এইখিনি আমি কৰিলেও আমি আমাৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি বহুতখিনি ইয়াৰপৰা আমি সহায় পাব পাৰোঁ